অঁ হেল্ল' কি কৰিছা এই আছোঁ তুমি কি কৰিছা অঁ ঘৰতে আছানে অঁ ভালে তোমাৰ ভালনে ভালেই এতিয়া কি কৰা হৈছেনো এনেই আৰু অঁ বেটী ঘৰতে আছে অঁ তাৰপৰা অ' ধান খেতি কেনেকুৱা হ'ল এইবাৰ অঁ ইমান ভাল নহ'ল তথাপিতো কিমানমান পালা এইবাৰ অঁ এই এনেই কিমানমান পালা

এনেই কিমানমান পালা বিছ কুইণ্টেলমান হ'বনে অঁ হ'ব আগৰবাৰতকৈ এবাৰ খেতি কেনেকুৱা ভাল হৈছেনে বেয়া হৈছে অঁ অঁ সেইটো কাৰণে ভাল নহ'ল নহ্ খেতি কি কি কি কি ধান দিছিলানো

অঁ অঁ অঁ মোৰ খেতি ভালেই হৈছে ইমান ভালো নহয় তথাপিটো ভালেই হ'ল বাৰু মই সেই বৰা দিছিলোঁ কনজহা দিছিলোঁ ছয়মৰা দিছিলোঁ সেইবিলাকেই আৰু এই মই পালোঁ পঁচিছ ত্ৰিছ কিলো এই কুইণ্টেলমান হ'ব নেকি সিমানখিনিয়ে পালোঁ অঁ অ' তাকে ভাল যদি দাম পোৱা হয় তেতিয়া বিকিম আও আগৰ নিচিনা ইমান বেছি বিকিব নোৱাৰিম তথাপিতো অলপ বিকিম বুলি ভাবিছোঁ অঁ তোমালোকৰ সেইফালে কিনা মানুহ ওলাব নেকি অঁ সুধিব লাগিব অঁ অঁ পাচলি খেতি কৰিছে নেকি অঁ অঁ কি কি দিছা

অঁ অঁ অঁ মই সেই তিনি বিঘামান কৰা হৈছে সৰিয়হ দিয়া হৈছিলে তাৰপৰা লাই দিয়া হৈছে লাও গছ আছে ব ডাংবডি গছ আছে ফ্ৰেঞ্চবিন আছে অঁ সেই তেনেকেই আৰু

তাৰপৰা এই খেতি এনেকৈ হে বিকিব পৰাকৈ খেতি নকৰিলা মানে অঁ অঁ এনেই ঘৰতে খাবলৈ আৰু কৰিছা মই সেই বিকিলোঁ বিকি এই পালোঁ দেই বহুতো পালোঁ এতিয়া কবি হৈ আছে বিকিবলৈ এই এতিয়া কাটিবলৈ হৈছে আৰু কবি কাটি কাটি লাহেকৈ বিকিব লাগিব এই হেৰি হ'ল আকৌ দিয়াটো দেৰি হ'ল যে সেইকাৰণে মানে হেৰি নহ'ল আকৌ এতিয়া হৈছেগৈ বিকিব পৰা বিকিব লাগিব অঁ হয় নেকি অঁ তাৰপিছত সেই তাঁত চাত লগাইছা নেকি অঁ কি লগাই থৈছা অঁ চাদৰ লগাইছা বিক্ৰী কৰা নেকি অঁ কিমানকৈ দিয়া এখনত অঁ চাৰিশকৈ দিয়া অঁ এতিয়া কিমানমান লগাইছা অঁ আমাৰ এইপিনেতো পাঁচশকৈও বিকি থাকোঁ আমি চাদৰ যে ফুল চুল থাকিলে মানেতো বেছিয়ে দাম হয় ফুল নথকা চাদাখনহঁত আমাৰপিনে পাঁচশ সূতাৰ দাম হেনো বহুত বাঢ়িলে নহ্

অঁ মানুহ পালে মানে তুমি ক'বাচোন আমাৰ খেতি ধান বিকিব লাগিব অলপমান জহা বিকিবলৈ আছে জহা যে পঁচিছশ আঠাইছশমান হ'ব নেকি কুইন্টেল তাৰমানে চাউলৰ কেজিও দাম নহয় জহা চাউলৰ কেজি ষাঠি টকা পঞ্চাছ টকা হয়নে বৰা চাউলৰ অঁ সেইটো কাৰণে কমকৈ হেৰি কৰি কিনে দিব নোৱাৰি আৰু দামতে দিব লাগিব অঁ সেই জহা অলপ বিকিবলৈ আছে তাৰপৰা বৰা বিকিম এই বিহুৰ কাৰণে পইচা লাগে জানানে বিহুৰ কাৰণে বৰ দিগদাৰ হৈছে সেইটো কাৰণে বিকিম বুলি ভাবিছোঁ অলপমান

অঁ নিজৰ আছিলে নিজৰ দছ বিঘামান কৰিছিলোঁ তাৰপৰা আধিও অলপ লৈছিলোঁ সেই তেনেকেই কৰিছোঁ আৰু তোমালোকৰ হাল কেইচাহ বাই কিনে ৰোৱানো পাঁচ চাহ বোৱা অঁ টেক্টৰহে বোৱা হয় আজিকালিতো গৰু নায়েই চাগে নহ্ অঁ আমাৰ সেই চাৰি চাহ বাওঁ চাৰি চাহ বাই পেলাই সেই টেক্টৰেহে বোৱা আৰু কি আৰু তেনেকৈয়ে সেই ৰুই দিওঁ আৰু অঁ এইবাৰ ধানো সিমান হেৰি নহ'লে কি হ'ল জানো বৰ বৰষুণ ইমান বেছি হ'লনে সেই বেছি হোৱাৰ কাৰণে ইমান ভাল নহ'লে খেতি আনকালে আকৌ খেতি ভাল হয় ধানো যথেষ্টখিনি পোৱা হয় বিকাও হয় বহুত বহুত বিকো ধান বিকি পাওঁ ঘৰ আশী হেজাৰ নব্বৈ হেজাৰ তেনেকৈ পোৱা হয় এইবাৰ সিমান নাপামেই হব'লা পঞ্চাছ হাজাৰমান পাম বুলি আশা কৰিছোঁ আৰু পামনে নেপাম জানো তাকে হেৰিয় চৰকাৰী হেৰিয়ত বিক্ৰী কৰা হয় তাকে মই এতিয়া বিহু আগত আকৌ দিবলৈ হ'লে তাত আকৌ নোৱাৰিম যে দিবলৈ বিহু ইমান পটককৈ নিনিবও পাৰে তাত হ'লে দাম পোৱা গ'লহেঁতেন তাকে মই যদি মানুহ পোৱা হয় যে ইয়াতে বিহুৰ আগত পালে বিক্ৰী দিয়া ভাল হ'ব বুলি ভাবিছোঁ আৰু

তাৰপৰা কবি চবি লাগিলে ক'বা কিবা কিবি পাতিবলৈ হ'লে মানে কিবা লাগিলে মানে ক'বা মই ইয়াৰ পৰা আমাৰ ইয়াৰ পৰাই দিব পাৰিম কাঠফুলা খেতি কৰা নাই অঁ কৰা নাই নহ্ কাঠফুলা খেতি কৰিবলৈ বৰ ভাল নহয় ইমান কষ্ট নহয় অঁ মই কৰিছোঁ ইমান কষ্ট নহয় কাঠফুলা খেতি যে খেৰখিনি অকণমান সিজাই ল'ব লাগে চ'দা খাৰ দি বা ব্লিচিং পাউডাৰ দি এনেকৈ কৈ ব্লিচিং পাউডাৰ দি অকণমান সিজাই ল'লা সিজাই মেলি নিমখ অকণমান দি দিলে মানেও হৈ যায় তাৰপাছতে সেই অলপ শুকুৱাব লাগে খেৰখিনি ইমানো নহয় আৰু অলপ শুকুৱা পিছত কেৰী বেগত ভৰাব লাগে অঁ কেৰী বেগত ভৰাই সেই মেডিচিনটো দিব লাগে সেই তেনেকৈ কৰি খেতি কৰা হয় মই সেই কৰোঁ এই হেৰি খেতি কৰি ভাল লাগে সেইকাৰণে বেছি কষ্টও নহয় পোন্ধৰ দিন গাপ মাৰি থ'ব লাগে তাৰপাছতেই সেই হেৰি কৰি কিনে থ'ব লাগে পোন্ধৰ দিন থৈ পেলাই ওলা ওলা ওলাই যে পোখাটো পানীত দি থাকিব লাগে ওলাই গ'লে মানে আৰু হেৰি কৰি কিনে প পোখাখিনি আৰু ফুলপাহহঁত ওলাই যায় আৰু সেই তেনেকৈ হৈ যায় ইমান কষ্ট নহয় প্ৰথম কি হে অঁ বিকা হয় মই মাছুমত ট্ৰেইনিং কৰিছিলোঁ নাই সেই তেনেকেই শিকি আহিছিলোঁ আকৌ ট্ৰেইনিঙত সেয়াই অঁ তাকে তুমি শিকিবলৈ হ'লেও মোক খবৰ কৰিবা মই শিকাই দিম তোমাক অঁ ঠিক আছে তেন্তে নহ্ ৰাখোঁ বহুত দেৰি কথা পাতিলোঁচোন ঠিক আছে দিয়া হ'ব অঁ